কাৰ্য অৰ্ডাৰ বিলম্ব হোৱাৰ বিষয়ে অভিযোগ কৰক সময় আনুমানিক ডেলিভাৰী সময়টো উল্লেখ কৰিব দৃশ্যপদ আপুনি আনুমানিক সময়যুক্ত এটা অৰ্ডাৰ কৰিছিল কিন্তু আশা কৰা সময়তকৈ ই আহি পোৱাত পলম হ'ল আপুনি বিক্ৰেতা বা ডেলিভাৰী কোম্পানীক বিলম্ব হোৱাৰ বাবে যোগাযোগ কৰে আৰু এটা সমাধানৰ বাবে অনুৰোধ কৰে